অঁ অংকিতা ব্যস্ত আছা নেকি অঁ অঁ এই মই তোমাৰ লগত কথা কেইটামান পাতিবলৈ ফোনটো কৰিছিলোঁ আকৌ এই আমাৰ ক্লাছ ফাইভৰ যে অংকিত তাৰ ৰিজাল্টবোৰ বৰ ঠিক দেখা নাই তোমাৰ ক্লাছত কেনেকুৱা বাৰু সি অঁ সেইটোৱেই তাকেই ক্লাছত দেখোন বৰ অন্যমনস্ক হৈ থাকে সি কি হৈছে জানো এতিয়া ময়ো সেইটোৱে ভাবিছিলোঁ সেইটো কাৰণে তোমাৰ লগত ডিছকাছ কৰোঁ বুলি ভাবিছিলোঁ আকৌ গাৰ্জেনক ফোনটো কৰি ক'লে ভাল হয় নেকি তাকে তাকে অঁ ৰিজাল্টবোৰো বৰ ঠিক হোৱা নাই তাৰ তাৰ ৰিজাল্টবোৰো বৰ ঠিক দেখাই নাই মই অঁ মাৰ্কছবোৰো কমি গৈছে আকৌ এই মাৰ্কছবোৰ বহুত কম পাইছে আগতকৈ আগতেচোন পাইছিলে ভাল মাৰ্কছ্ অঁ তাকেই বৰ উৎপাত কৰি থাকে আজিকালি ময়ো ভাবিছিলোঁ তাকে ছাৰক কওঁ নেকি তেনেহ'লে ফোন এটা কৰিবলৈ পেৰেণ্টছলৈ অঁ ঠিক আছে তেনেহ'লে মই জনাম কথাটো